কোনে ক'লে হয় হয় কওকচোন আপোনাৰ কি অসুবিধা হৈছে হয় কওকচোন ডায়বেটিছ আপোনাৰ হ'লে মানে আপুনি কি কৰিব খুব পৰিশ্ৰম কৰিব লাগিব আপুনি পৰিশ্ৰম কৰাৰ উপৰিও খোৱা বোৱাত খুব গুৰুত্ব দিব লাগিব মিঠা খাব নালাগিব মিঠা অঁ আপোনাৰ চুগাৰজাতীয় বস্তু যিকোনো আপোনাৰ চেনি তাৰপিছত আপোনাৰ ম মৌ এইবিলাক খুব মানে এৰি চলিব লাগিব যিমান পাৰে আপোনাৰ বেছি চুগাৰ হৈ গৈছেনি বেছি হ'লেতো দৰৱ আমি দিবই লাগিব কাৰণ কম হ'লে মানে আপোনাৰ নিয়ন্ত্ৰণ কৰিব পৰা যায় গাঁও আপুনি এক্সাৰচাইজ কৰিব লাগিব খোৱা বোৱাত যদি খুব গুৰুত্ব লয় আপুনি যদি সচেতন হয় তেতিয়াহ'লে আপুনি দৰব নল'লেও মই সৰু সুৰা দুই এটা দৰৱ ল'লেও বেলেগ কথা কিন্তু বেছি দৰৱ ল'ব নালাগে কিন্তু যদি বেছি হয় তেতিয়াহ'লে আপুনি ইঞ্চুলিন ল'ব লাগিব অঁ আপুনি কি হয় হয় মই বহোঁ আপুনি দুপৰীয়া মোক আপুনি পিছবেলা তিনিটামান বজাত আহিব পাৰে তিনিটা বজাত আহ আহিলে মোক মানে ছেম্বাৰতে লগ পাব আপুনি অঁ মই ফীজটো আপোনাৰ পাঁচশ টকা লওঁ অঁ পাঁচশ টকাত মই চোৱা ৰিপৰ্ট আপুনি কৰিলে পৰীক্ষা নিৰীক্ষা কৰাবিলাক বেলেগ মই অকল চোৱাতোতে আপোনাৰ পাঁচশ টকা লওঁ হয় হয় হয় আলু নাখাব আৰু চেনি নাখাব আপোনাক ক'লোৱে এবাৰ খুব খোজকাঢ়িব ৰাতিপুৱা উঠি আপুনি এক দুই ঘণ্টা খোজকাঢ়িব তাৰপৰা আপোনাৰ যোনটো যে ঘৰৰ চাউলৰ ভাত খায় নেকি আপুনি অঁ আৰৈ চাউল খালে নহ'ব নহয় বাইদেউ আপুনি আৰৈ চাউল খালেও ভাতৰ মাৰটো যে যোনটো মাৰ থাকে নহ্ সেই মাৰটো আপুনি চেকি খাব প্ৰায় মানে আপুনি পৰাপক্ষত বহোৱা চাউলটো খাব যোনটো আমি এবাৰ ধানটো ফালি লওঁ যে সেই ধানৰ ভাতটো খালে বেছি ভাল হয়

হয় হয় ইঞ্চুলিন গছজোপা যে ইঞ্চুলিন গছজোপা আপুনি এবাৰ পাবত লগাই ল'ব তাৰে পাত আপুনি খালী পেটত খাই থাকিবচোন খুব মানে ভাল ৰিজাল্ট দিয়ে হয় হয় দেওবাৰ দিনা মই নবহোঁ চেম্বাৰত বাকী প্ৰত্যেকবাৰেই মোক লগ পাব আপুনি পিছবেলা তিনিটা বজাত থাকোঁ চেম্বাৰত দালি খাব আপুনি প্ৰটিনটো খাই থাকিব পাৰে কিন্তু মিঠাটো মানে তেলজাতীয় বস্তু ঘিঁউ বাটাৰ এইবিলাকৰ পৰা আপুনি আঁতৰাই থাকিব গম পাইছে নহ্ হয় হয় হয় ঠিক আছে দিয়ক